হেল্ল' হয় হয় আছোঁ আছোঁ চিনি পাইছোঁ হয় অলপ চলপ হয় হয় হয়

পোন্ধৰ কেজিত আপোনাৰ চাৰে সাত হেজাৰমান আহিব চাৰে সাত হেজাৰ

আৰু কিবা এটা হয় কিন্তু সবতে নোৱাৰি ন' মানে আপুনি যোনটো মাছ বিচাৰিছে সেইটো মাছ আমি মানে নদীৰ মাছ হয় ন' মানে দামটো অলপ বেছিয়ে মাছটো আমাৰ ইয়াৰে নদীৰে আ লোকেলেই লোকেলেই হয় হয় পৰহিলৈ কিমান টাইমত ৰাতিপুৱা পাঁচটামানত আপুনি ছটামান বজাত আহক হয় হয়

নাই নাই মানে কটা মানুহটো বেলেগ এজন মানুহ আহে ন' সেইটো কাৰণে মানে কটাৰ পইচাটো আপুনি তেওঁক এক্সট্ৰাকৈ দিব লাগিব তেওঁক আপুনি তেওঁক সাতশ মান টকা দিব লাগিব হয় হয় হয় ঠিক আছে ঠিক আছে